অঁ ছাৰ ভালে আছে অঁ এই মুখা কামকে কৰি আছোঁ ঘৰত

হয় হয় তাকে আৰু এতিয়া এমাহে আছেগে আৰু ৰাসলে এই ম

অ অঁ অঁ ঠিক বাকী আপুনি আপ এতিয়া এই অৰ্ডাৰ আছে অৰ্ডাৰ মুখা কেইটামান কৰি আছোঁ এই অলপ মধ্যমীয়া অঁ সজোৱা মুখা কিমান আছে মধ্যম অঁ পিন্ধা নহয় সজোৱা সজোৱা এই পিন্ধা মুখা কেইটামান আহিছেহে ৰাসলৈ বুলি সেইকেইটা বনাম আৰু পৰহিলেমানৰ পৰা আৰম্ভ কৰিম অ হয়

হয় হয় হয় হয় হয় হয় হয় হয় এতিয়া কিমান মান আহিছে মুখা কিমান মান জেগাৰ পৰা অৰ্ডাৰ আহিছে মুখা ৰাসৰ

হয় হয়

হয় হয় নিজৰখিনিতো সদায় আমি কৰিয়ে আছোঁ আৰু কৰিবও লাগিব তাকেহে তাকে তাকে অঁ তাকে যাম যাম মই এইকিটা অজৰাই লওঁ আজি ৰং পেইণ্ট কৰি লওঁ

অ হয় হয়

হয় বাৰু আপুনি এতিয়া কি মুখা বনাই আছেনো

অ ভাল হ'ব খুব ভাল হ'ব অ তাকেহে

হয় বাৰু হয় অ অ হয় বাৰু

হয় হয় ঠিক আছে বাৰু দিয়ক বা অঁ অঁ অঁ অঁ অঁ অঁ